পিঠি বিষৰ ভাল কৰিবলৈ আমাৰ তাত কিছুমান জনপ্ৰিয় ঘৰুৱা প্ৰতিকাৰসমূহ হ'ল যেনে গৰমপানী সেক দিয়া মালিছ কৰোৱা লগতে গৰম তেল নহৰু দি মালিছ কৰা